কাপোৰ ধুবলৈ মই চাবোন চাৰ্ফ ইত্যাদি বস্তু ব্যৱহাৰ কৰোঁ মই সদায় কাপোৰ তেনেকৈ ধোৱা নাযায় মানে যিকেইটা কাপোৰ সদায় পৰিধান কৰোঁ সেইকেইটা কাপোৰ ধুওঁ কিন্তু বহুত কাপোৰ মই গোটাই থৈ দিওঁ আৰু একেলগে সপ্তাহটোৰ কোনো এটা দিনত মই গোটেইখিনি কাপোৰ একেলগেই ধুওঁ তেনেদৰে ধুলে সময়ো অলপ কম খৰচ হয় লগতে আমি অলপ পানীও বচাব পাৰোঁ কাপোৰ মই কেতিয়াবা আগদিনাই ৰাতি গৰম পানীত কাপোৰখিনি তিয়াই থৈ দিওঁ অলপমান চাৰ্ফ দি পেলাই আৰু পিছদিনা ৰাতিপুৱাই মই সেই কাপোৰ ধুই দিওঁ যেতিয়া ৰ'দৰ দিন থাকে সেইদিনা মই বাহিৰত কাপোৰ মেলোঁ শুকুৱাবলৈ আৰু যিদিনা ধৰক বৰষুণ দিয়া হয় সেইদিনা কাপোৰখিনি মই ভিতৰতেই মেলা যায় সেইদিনা ভিতৰত মেলি থৈ দিওঁ আৰু যেতিয়া পানীখিনি টুকা যায় আৰু আধাখিন ভিতৰতো নিজে নিজে অলপমান শুকোৱা যায় কাপোৰবোৰ আৰু তেনেকৈ শুকোৱাৰ পিছত যদি অতি দৰকাৰ হয় তেতিয়া মই ফেনৰ তলত কাপোৰখিনি মেলি থৈ দিওঁ ফেনৰ তলত মেলি থলে অলপ সোনকালে শুকোৱা যায় এনে কৰিলে অলপ সোনকালে কাপোৰখিনি শুকান হৈ পৰে আৰু ফেনৰ তলত শুকোৱাৰ পিছতো যদি ভালদৰে শুকাই নাযায় কাপোৰখিনি তেতিয়া মই ইষ্ট্ৰি ব্যৱহাৰ কৰোঁ ইষ্ট্ৰি ব্যৱহাৰ কৰাৰ লগে লগে তাৰ গৰম ভাৱটো পাই কাপোৰখিনি সম্পূৰ্ণভাৱে শুকাই পৰে এনে বিভিন্ন ধৰণৰ মই এনে বিভিন্ন ধৰণৰ কাম কৰোঁ যাতে কাপোৰখিনি সোনকালে শুকায় কেতিয়াবা ইষ্ট্ৰি কৰিব মন নগ'লেও আৰু যদি কাপোৰ ইমান তৎক্ষানাত দৰকাৰ নহয় তেতিয়া দুদিন ধৰি ফেনৰ তলতেই গোটেই ৰাতি শুকুৱাই থৈ দিওঁ আৰু তেনেদৰেও বহুত ভালদৰে শুকাই যায় কাপোৰখিনি কিছুমান গৰম কাপোৰ যেতিয়া ধোৱা হয় তেতিয়া আজিকালি বিভিন্ন ধৰণৰ বস্তু বজাৰত উপলব্ধ আছে যে যিবোৰৰ দ্বাৰা সেই কাপোৰ নুশুকোৱা যিটো এটা সেমেকা সেমেকা গোন্ধ এটা থাকে সেই গোন্ধটোও নাহে সেই তেনেকুৱা বস্তুও মই ব্যৱহাৰ কৰোঁ যাতে কাপোৰবোৰ ধোৱাৰ পিছত এটা ভাল সুগন্ধি আহি থাকে কিছুমান কাপোৰ মই মেচিনতো দিওঁ কিছুমান ধৰক বিচনা চাদৰ আঠুৱা কম্বল ইত্যাদি এইবোৰ মায়ে মেচিনত দিয়ে আৰু মেচিনতো এটা শুকোৱাৰ ব্যৱস্থা থাকে আৰু মেচিনৰ দ্বাৰাও সেই আধাখিনি কাপোৰ আধাখিনি পৰিমাণে শুকাই পৰে তেনেদৰেও বহুতখিনি কাম সহায় হৈ পৰে তেতিয়া অলপ সময় ৰ'দত দি দিলে কাপোৰখিনি দুঘণ্টা ডেৰ ঘণ্টাৰ ভিতৰতেই সম্পূৰ্ণভাৱে শুকাই পৰে